মই ভ্ৰমণ কৰা ঠাই বুলি ক'বলৈ গ'লে বিশেষভাৱে যোৱা চৈধ্য দুই হাজাৰ চৈধ্য চনতে মই চৰাইদেউ পাহাৰখন বগোৱাৰ এটা অভ্যাস অভিজ্ঞতা আছে তাৰ কাষতে লাগি আছে মৈদামসমূহ যিহেতু পূৰ্বপুৰুষ ৰজাসকলৰ আহোম ৰজাসকলৰ মৈদামসমূহ সেই পাহাৰৰ কাষতে তাত মৈদাম সমাধিস্থলী কৰা হৈছিল আৰু প্ৰায় তাত প্ৰতিটো মৈদামে এটা এটা সৰু পাহাৰৰ সদৃশ তাত ভা ভালেমানকেইটা পঞ্চাশটামান তেনেকুৱা টিলা আছে সৰু সৰু পাহাৰৰ টিলা সদৃশ মৈদাম আছে আৰু তাত বগোৱা বিশেষভাৱে ভাল অভিজ্ঞতা আছে তাৰ কিছুমান সুৰংগও আছে তাত সোমাব নিদিয়ে প্ৰশাসনে আৰু তাৰ সেই টিলাখিনি মৈদামখিনি পাৰহৈয়ে এখন বাগান কোৱা হয় চৰাইদেউ বাগানখন পাৰ হ'লে যিহেতু নাগালেণ্ডৰ বৰ্ডাৰ পায় বৰ্ডাৰৰ কাষতে কিন্তু অসমৰ মাটিতে এযোৰ যুৰীয়া মৈদাম আছে সেই দুটাও সমান সম পৰ্যায়কৈ আছে আৰু সেই বা পাহাৰৰ পৰা আহি আকৌ সেই পাহাৰখনৰ মাজত ওখ চাপৰ কিছুমান ঠাই পোৱা যায় সেই ঠাইবোৰ মানে ভাল লাগে মানে বাগানৰ মাজে মাজে সৰু সৰু পাহাৰবোৰৰ মাজে মাজে আহি খুব এটা ভাল লগা সুন্দৰ পৰিৱেশ আছিল সেই স্থান মই এতিয়া স্থান বুলি ক'বলৈ গ'লে সেই স্থানটোৰ বিষয়ে মই অৱগত কৰিছোঁ